অঁ মই এই হেৰিয়াৰপৰা শুনিছেনে অঁ এই মই এন জি অ'ফালৰপৰা কৈছোঁ আপোনালোকৰ গাঁৱৰ এই পানী যোগান আঁচনিতো সময়মতে পাইছেনে অঁ অঁ তাকে মানে আমাৰ ওপৰপৰা মানে এটা সমীক্ষা কৰিব কাৰণে মানে কল কৰা হৈছে আপোনালৈ ক'ব পাৰে কিবা অসুবিধা থাকিলে জনাব পাৰে আমাক আচ্ছা অঁ পানীটো যোগানটো এনেই ঠিকেই আছেনে অঁ অঁ বাকী এনেই টাইম টাইম টু টাইম পোৱা হয়নে পানীটো অঁ হয় হয় অঁ তাকে এই মানে পানী যোগানটো নিয়মিতভাৱে পায়নে নাপায় তাকে জনাব মানে জানিবলৈ ফোন কৰা হৈছে এইটো আপোনালৈ হয় হয় ভেৰিফিকেশ্যনেই হ'ব এইটো মানে আমাৰ অঁ হয় অঁ অঁ হয় হয়

বাকী কিবাকিবি আপোনালোকৰ অভিযোগ প্ৰতি অভিযোগ থাকিলে আমাক জনাব পাৰে এই ইয়াতে নাই এনেকৈ দিবা পাৰে আপোনালোকে লিখিত আকাৰে দিম ক'লেও পাৰিব এই নম্বৰত এই নম্বৰত এয়া আপুনি ক'বও পাৰে এনেকৈও অনলাইন এনেকৈও হয় অভিযোগ মানে দিব পাৰে আৰু লগতে অফলাইনো আপোনালোকে এপ্লিকেশ্যন প্ৰেৰণ কৰিবলৈও পাৰিব অঁ হয় হয়

অঁ

অঁ হয় হয় আমাৰ মানে অফিচৰপৰা যাব মানুহ হ'লেও মানে আপোনালোকক ফোন কৰা হৈছে যে কিবাকিবি অভিযোগ থাকিব আছে যদি মানে ক'বও পাৰে

অঁ অঁ হয় হয় কওকচোন অঁ কওক কওক এন জি অ'ফালৰপৰা তেনেকৈ মানে হয় আপোনালোকে যদি অভিযোগ কৰে আমি ব্যৱস্থা ল'ব পৰা যায় তেনেকৈ খালী লিখিতভাৱে কিবা এটা দিব লাগিব এপ্লিকেশ্যন নহ'লেও এনেকৈ আপোনালোকে অঁ হয় হয়

অঁ লিখিত আকাৰে আপোনালোকেও হয় হয় হয় হয়

অঁ এনেই লাহে লাহে হ'ব আৰু চৰকাৰী কাম বনটো হয়য়ে বাৰু অলপ টাইম লাগেই মানুহৰ অঁ অফিচৰফালৰপৰা এইটো আমি যিমান পাৰোঁ চেষ্টা কৰিম বাৰু আৰু তেনে আৰু আপুনি যিবা কিবা আছে যদি অভিযোগ কওক ক'বলগীয়া

অঁ হয় হয় আমি যিমান পাৰোঁ চেষ্টা কৰিম বাৰু এই কৰিব এই সোনকালে অতি সোনকালে অফিচৰফালৰপৰা অঁ হয় হয় পোৱা হ'ব এইটো যোনটো মানে পানী হেৰি হয় এইটো মানে চাফা কৰিব পৰাতো অঁ গম পাইছোঁ অঁ হয় এইটো পাব আপোনালোকে নিজেও আহি লৈ যাব পাৰে নাইবা আমাৰ মানুহে দি থৈও আহিব অফিচত এইটো অফিচটোত উপলব্ধ নহয় নেকি নাই চাপ্লাইলৈ অহা নাই নেকি এইটো বস্তুটো অঁ অঁ অঁ চাওঁ চোৱা হ'ব বাৰু দেই এইটো

কওকচোন কওক

নাই নাই নাই অফিচিয়েল মানে এইটো চৰকাৰ যোনটো এতিয়া ঠিকাদাৰ এইটো কণ্টেক্টাৰ যোনে এইটো কণ্টেক্টো লৈছে আৰু ৱাটাৰ চাপ্লাই যোনটো আমাৰ জল জীৱন জে জে এমৰ যোনজন ঠিকাদৰ তেওঁ এবছৰলৈ মানে আপোনাৰ যি প্ৰব্লেম হয় তেওঁ তেওঁ চাব লাগিব বছৰী বাকীছোৱা এখন কমিটি চৰকাৰৰফালৰপৰা এখন মানে গাঁৱৰ মানুহৰ মাজত যোনে পানী যোনে ব্যৱহাৰ কৰে নাই যাৰ ঘৰে ঘৰে পাইছে মানে তাৰ মাজত এখন কমিটি বনাই দিয়া হৈছেতো বনাইছে নিশ্চয় বনাইছে এই কমিটিখনৰ যোনটো প্ৰেচিডেণ্ট ছেক্ৰেটেৰী বা কিবা যোনজন পাতি দিছে ৰাইজে হয় এখন কমিটি সেই কমিটিখনে মানে পিছৰচোৱা নিজে চাব লাগিব এবছৰলৈকে তেওঁৰ ৰিক্স থাকে যোনজন জে জে এমৰ যোনজন ঠিকাদাৰ এতিয়া গোটেই মানে কি হেৰিটো লৈছে লৈছে গোটেই হেৰিটো চাপ্লাই তেওঁ এছৰলৈকে যি প্ৰব্লেম হ'লেও তেওঁ চাব লাগিব পাইপ কিবা হ'ল বা মেচিন কিবা হ'ল লাইনৰ প্ৰব্লেম কিবা তেওঁলোকে ৰিক্সটো তেওঁ থাকে মানে এবছৰ পাছত নিজৰ ৰাইজৰ সেই সেইকেইজনে যিকেইজন ব্যক্তি বাছি দিয়ে কমিটিখনত তেওঁলোকৰ থাকে মানে দায়িত্ব অঁ অঁ অঁ আৰু কিবা জানিবলগীয়া আছে নেকি আপোনাৰ অঁ ক'ব পাৰে কিবা

অঁ এবছৰৰ কাৰণে তেওঁ ৰিষ্ট ল'ব লাগিব বাকীডোখৰ মানে এবছৰৰ পিছত তেওঁ ৰি্ক নাথাকে তেওঁৰ মানে কাৰ্যকালটো শেষ হোৱা নিচিনা হয় আৰু বাৰমাহ থাকে আৰু

নাই নাই নাই এইটো কমিটি মানে এটা মাহেকীয়া বা সপ্তাহত তেনেকৈ এটা পানী হেৰি যোগানৰ এটা তোলেতো এমাউণ্ট এটা মানে কিবা কিবা এটা ৰাইজৰফালৰপৰা এটা নিৰ্ধাৰিত কৰি এটা কিবা মানে তোলা হয়তো মানে বা পানী দিয়াজনেও কিবা এটা পায় চৰকাৰফালৰপৰাও পায় সেইফালৰপৰাও পায় অঁ তেওঁ মানে তাৰ সেই তুলি পিনি ৰাইজে মানে নিজে হেৰি কৰিবলগীয়া হয় আৰু

অঁ হয় হয় নিশ্চয় আমাৰ মানুহ এইবোৰ হেৰিয়াত যায় ভিজিটত যায় আমাৰ চেক কৰিবলৈ আমাৰ বছেৰেকৰ মূৰত বা মাহেকৰ মূৰত এনেকৈ মানে যোৱা হয়

অঁ অঁ অঁ আমাৰ এটা অঁ হয় হয় অঁ অঁ অঁ যোৱা হয় এনেকৈ আমাৰ মানুহ যায় অফিচৰপৰা চাব মানে বছৰেকৰ মূৰত মাহেকৰ মূৰত এনেকৈ যায় মানে ডেইলীটো যাব নোৱাৰে হয় অঁ হয় অঁ অঁ অঁ অঁ অঁ হয় হয়

পানীৰপৰাইতো চব বেমাৰ হৈ যায় ন অঁ হয় হয়

নহয় আমাৰ এনেকৈ এন জি অ'ফালৰপৰা এনেকৈ মানে ৰাজহুৱা কিছুমান সজাগতা সভা পতা হয় মানে অঁ হয় হয় তেনেকৈ পতা হয় আমাৰ মানে সময়ত পাতে আপোনালোকে নিশ্চয় পাতিলে কৰিলে খবৰ দিলে নিশ্চয় ৰাজহুৱা সভাত উপস্থিত হ'ব তেতিয়া মানে সজাগতা অঁ এটা সজাগতামূলক এটা মানে সভা হয়

আপোনালোকে তেতিয়া মানে ৰাইজৰ উপস্থিতিত আহিব আপোনালোকে তেতিয়া মানে দুই এষাৰ কথা আৰু জানি অঁ হয় হয় হয় নিজৰ প্ৰব্লেমটো বা নিজৰ মানে অভিযোগ বা সমস্যা থাকিলে তেতিয়া সেই তেতিয়াও ক'ব পাৰে কিবা দিব পাৰে অভিযোগ

অঁ অঁ অঁ হয় হয়

অঁ শুনিছোঁ শুনিছোঁ কওক কয় মানে আপোনালোকে ৰাইজে এতিয়া আপোনালোকে নিজেই এতিয়া সজাগতা হ'ব লাগিব আৰু পানীটো হেৰি কৰিবলৈ আৰু গম পায় পানীটো কিমান এটা

অঁ অঁ গম পাইছোঁ গম পাইছোঁ অঁ সেইটো মিটিং এইটো মিটিংবোৰত বা আলোচনা কৰিলে ভাল হয় আৰু মানে সজাগতাটো অঁ তেতিয়া আলোচনা হয় নহয় তেতিয়া

আৰু কিবা থাকিলে আপুনি নাই আপুনি আপুনি যদি কিবা জানিব বিচাৰে সুধিব পাৰে মোক অঁ অঁ

অঁ অফিচিয়েল মানুহ মানে আমাৰ হেৰি আমাৰ সময় মতে মানে মানুহ ভিজিটত যায় মানে ফিল্ডত অঁ ফিল্ডত গ'লে তেতিয়া আপোনালোকে সুধিব পাৰে তেতিয়া ফ্ৰণ্টৰপৰা ডাইক লগ পায়

অঁ হয় হয় হয় অঁ অঁ অঁ আৰু আৰু অভিযোগ কেনেকৈ দিব পাৰে কিবা যদি ক'বলগীয়া আছে অঁ অঁ অঁ অঁ হয় হয় আপুনি

অঁ অৱগত কৰিব নিশ্চয় নিশ্চয় অঁ অঁ অঁ

অঁ অঁ অঁ

অঁ নিশ্চয় নিশ্চয় ঠিক আছে বাৰু তেনেহ'লে